আমাৰ অঞ্চলত বিশেষকৈ হালমৰা অঞ্চলত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক বা প্ৰশিক্ষণপ্ৰাপ্ত ডক্তৰ নাই কাৰণ আমাৰ ক্ষেত্ৰত প্ৰাথমিক চিকিৎসালয় আমাৰ অঞ্চলত নাই গতিকে আমি প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ গাঁৱৰ ঘৰৰপৰা বা আমাৰ গাঁৱৰপৰা পাঁচ কিলোমিটাৰ দূৰৈত বনগাঁৱত অৱস্থিত ৰাজ্যিক প্ৰাথমিক চিকিৎসালয় চ' তাতে দুজন বা এজন এম বি বি এছ ডক্তৰ আৰু তেওঁৰ লগতে তেওঁৰ নাৰ্ছিং ষ্টাফ সেই প্ৰাথমিক চিকিৎসালয় চিকিৎসালয়ৰ খণ্ডত থাকে গতিকে যদি আমাৰ অঞ্চলৰ কোনোবা কোনোবা মেধাৱী ছাত্ৰই শল্য চিকিৎসা ডক্টৰ নাৰ্ছ বা নাৰ্ছিং ক'ৰ্ছ আদি কৰিবৰ কাৰণে আমাৰ মাজুলীৰপৰা বাহিৰত ডিব্ৰুগড় যোৰহাট গুৱাহাটী বঙাইগাঁও আদিৰ নিচিনা জেগাত তেওঁলোক যাব লাগে আৰু তেওঁলোকে গৈ বিভিন্ন ধৰণৰ সেই শৈক্ষিক প্ৰতিষ্ঠানবিলাকত তেওঁলোকে নিজৰ নিজৰ ডিগ্ৰীসমূহ ল'ব লাগে গতিকে আমাৰ অঞ্চলত বৰ্তমান তেনেকুৱা ধৰণৰ কোনো শৈক্ষিক ডক্তৰৰ ক্ষেত্ৰত বা চিকিৎসা সেৱাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ শৈক্ষিক কাৰ্যালয় বা শৈক্ষিক অনুষ্ঠান নাই